আমি হেৰি পশুপালন কৰা কৃষিজীৱী মানুহ আমি হাঁহ পাৰ ছাগলী কুকুৰা এইখিনি পুহি পেলাই আমি জীৱিকা অৰ্জন কৰোঁ আৰু আমাৰ এইবিলাকে হ'ল মূলধন আৰু সেইখিনিকে কৰি মেলি আমি পৰিয়াল পোহপাল যাওঁ আৰু ঘৰৰ সকলো সা সম্পত্তি পৰা ধৰি ঘৰ দুৱাখিনিতো আমি তাৰ পৰাই স্বাৱলম্বী হওঁ আৰু আমাৰ ন সেই নাই কেতিয়াবা বেমাৰ আজাৰ হয় যদি পশু পালন গৰু গাই বা হেৰি হ'লে আমি ডাক্তৰ পশু চিকিৎসালয়ৰ পৰা আহি ডাক্তৰৰ পৰামৰ্শ লওঁ ডাক্তৰে আমাক দিহা পৰামৰ্শ দিয়ে দৰৱ পাতি দিয়ে আৰু মাজে মাজে আহি তেওঁলোকক চেকাপ কৰি চাওঁ আৰু কেতিয়াবা তেওঁবিলাকো আহি পশুবিশেষজ্ঞসকলে আহি ইয়াৰ সজাগতা হেৰি পাতে পাতি পেলাই তাতে আমাক কেইখিনি দিহা মতি দিয়ে আমি সৈখেতি চলোঁ আৰু হাঁহ পাৰখিনিও যদি হয় আমি তাৰ পৰা বেচিখিনি বহুখিনি পাওঁ ডিম বেচি পাওঁ অলপ বহুত টকা পঞ্চাছ ষাঠিজনীমান হাঁহ আছে ছাগলী আছে এইখিনিৰ পৰাও কুকুৰা আছে সেইখিনিকে আমি বহুতখিনি আমি ইনকম কৰিব পাৰোঁ সেই গতিকে আমি সকলোৰে প্ৰতি বৰ আগ্ৰহেৰে বহুত পৰিশ্ৰম কৰিব লাগে কৰোঁ দানা পাতি পৰা ধৰি লৈ বহুতখিনি আমাৰ খৰচ বৰচ হয় সেইখিনি খৰচ বৰচখিনি কৰি আটাই আমি দস্তুৰমতে পৰিয়ালটো পোহপাল যাব পাৰোঁ আৰু ইনকমো হয় সেই গতিকে আমি পশুৰ উৎপাদনৰ ওপৰত বৰ নিৰ্ভৰ কৰি পেলাই চলিবলগীয়া হয় আমাৰ অন্য সেইখিনি নাই আৰু আমি সেইকাৰণে তেওঁবিলোকৰ ওপৰতে বৰ নিৰ্ভৰ কৰি থাকোঁ আৰু কেতিয়াবা যদি কিবা হয় তাৰ নাৰ ওপৰত আমি তাৰ কিবা এটা বেচি কিনি হ'লেও আমি চলিব পাৰোঁ আৰু আমাৰ অন্য সেইখিনিৰ কাৰণে আমাৰ বৰ সুবিধা নহয় আৰু ডাক্টৰৰ পৰা আমি পৰামৰ্শ লওঁ কিছুমান সা সুযোগ বিধান পাওঁ আৰু কেতিয়াবা আমি পইচা পাতিখিনি টানত পৰিলে তাৰ দুটা চাৰিটা বেছি হ'লে আমি ইনকাম কৰি খাব পাৰোঁ আৰু আমাৰ অন্যখিনি হেৰি কৰা নাই সেইখিনিকে আমি কৰি মেলি চলোঁ আৰু পশুচিকাৰখিনিৰ পৰা যেতিয়া আমাৰ টকা পইচাখিনি ইনকম হয় বা হ'লেই আমি ঘৰৰ ভাল কামত ব্যৱহাৰ কৰিব পাৰোঁ আৰু ঘাঁহ ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱাটো আমাৰ সহায় কৰে ঘৰৰ কামতো সহায় কৰে সেইখিনিকে কৰি মেলি আমি চলিব পৰা চলিব পাৰোঁ আৰু কেতিয়াবা যদি আমাক কিছুমান বেমাৰ হয়গৈ হাঁহ হাঁহ পাৰ বহুত ওচৰৰ আমাৰ পশু চিকিৎসালয় আছে তেওঁলোকৰ গুৰিলৈ যাওঁ তেওঁবিলাকে পৰামৰ্শ দিয়ে আৰু তেওঁলোকৰ মতে আমি কিছুমান কাম কৰোঁ কৰি মেলি আমি চলোঁ চলি মেলি আমি তেওঁলোকক পৰা লাভৱান হওঁ আৰু পৰিয়ালটো আমি উপকৃত হৈছোঁ গতিকে আমি তেওঁ পশুপালনৰ বিষয়াসকলক সঘনে যোগাযোগ কৰোঁ আৰু তেওঁলোকৰ সদায় পৰামৰ্শ লৈ থাকোঁ তেওঁলোকে যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শতে আমি চলোঁ আৰু আগলৈও চলিম চলি মেলি আমি ভাল ধৰণে পশুপালনখিনি কৰি বা গৰু পালন ছাগলী পালন সেইখিনিৰ পৰাও আমি কওঁ ছাগলীবোৰ আমাৰ ছাগলীখিনিৰ পৰাও আমি বহুতখিনি উপকৃত হওঁ হাঁহ পাৰৰ পৰাও বহুতখিনি উপকৃত হওঁ আৰু অন্যখিনি আমাৰ সেইখিনি নাই খেতিজীৱী খেতি মানে কৃষিজীৱি মানুহ আমি সেইখিনিকে কৰি মেলি চলোঁ ভৱিষ্যতেও যাতে আমাৰ কিবা হেৰি হয় সেইখিনিকে কৰি মেলি চলিব লাগিব আৰু অন্য কাম আমাৰ হেৰি নাই বৰ গুৰুত্ব নিদিওঁ ঘৰৰ কামতে কৰি মেলি হাঁহ পাৰখিনি গুৰুত্ব দি পেলাই আমি বহুতখিনি কষ্ট কৰোঁ আমাৰ পানী যোগান বা দানা পাতি গৰু হেৰি দিয়া হাঁহ পাৰ গছ পাত ডাল ডোল ঘাঁহ পানী এইবোৰ সব ছাগলীক খোৱাব লাগে কিছুমান সম্পত্তি আমি কিনিও আনিব লাগে হাঁহ দানা পানী বা ঔষধ চিকিৎসা মানে কিছুমান ভিটামিন আনিব লাগে কিছুমান পেলুৰ দৰৱ কিছু কিছু আমি হাঁহৰ কিছুমান অসুখ হয় কেতিয়াবা মূৰটো ঘূৰাই যায় ঘূৰাই পেলাই পৰে হয় কিন্তু হয় আৰু গৰুবিলাকৰ কেতিয়াবা ভৰিত ঘাঁ লাগে কেতিয়াবা আকৌ যি হয় এই চাহী নিচিনা এটা চিকৰা হয় সেইখিনিৰ কাৰণেও ভেটেনেৰিৰ পশুপালনৰ লগত আমি যোগাযোগ কৰোঁ সেইখিনি বহুতখিনি আৰু হেৰি কেতিয়াবা পেটৰ হেৰি হয় পাইখানা হয় ছাগলীবোৰ খীনাই যায় খীনাই গ'লেও আকৌ সেইখিনি হেৰি কৰি পেলাই আমি ভিটা পশুপালনৰ বিষয়াৰ লগত কথা বতৰা পাতি তেওঁলোকে কিছুমান দৰৱ পাতি দিয়ে সেইখিনিও আমি খুৱাওঁ খুৱাই মেলি দিয়াৰ পিছত ভাল হয় ভাল হোৱাৰ পিছতে আমি আকৌ সিহঁতৰ পৰা কিছুমান ইনকমো হয় সেই গতিকে আমি পশুখিনিৰ ওপৰত পশুধনৰ ওপৰত বৰ গুৰুত্ব দিওঁ আৰু আমাৰ অন্য উপায় নাই আমি সেইখিনিকে কৰোঁ কৰি মেলি আমি চলোঁ আৰু এতিয়া বিশেষকৈ আমি সেই কামখিনি কৰাৰ কাৰণে বহুতখিনি মানুহ আমাক দে বা দেখি আমাৰ লগতে তেওঁলোককো কওঁ যে তোমালোকো এইখিনি কৰা কৰক কৰি পেলাই সকলোখিনি আগবঢ়াই যাবলৈ আমি যায় বা গৈছে বা গাঁৱৰো গোটেইখিনি মানুহ মানুহখিনি পায় এনেকুৱাখিনি কৰি পেলাই চলে বা কৰে কৰিব থাকিব আগলৈকে সকলোৱে তেওঁলোকো আমাৰ লগতে গোটেই উপকৃত হৈছে তেওঁলোকো এই গোটেই পশুপালন বা গো পালন চৰাই চিৰিকটি যিখিনি হাঁহ পাৰ আছে সেইখিনিও ছাগলীলৈকে ধৰি তেওঁলোকেও কুকুৰা গাহৰিলৈকে সকলোখিনি তেওঁলোকেও গুৰুত্ব দিছে দি পেলাই তেওঁলোকক এইখিনি ইনকম কৰি পেলাই চলিবলৈ সকলোৱে আমি একমত হৈ পেলাই কিছুমান কামত আগবাঢ়োঁ বা আহিব আহিছে সেই গতিকে আমি এইখিনিকে কৰি পেলাই চলিবৰ কাৰণে আমি উপায় লৈ যাওঁ কেতিয়াবা আমি চৰকাৰৰ পৰাও কিছুমান সহায় সহযোগ পাওঁ যে এইখিনি কৰিবৰ কাৰণে তেওঁলোকেও দিয়ে বা আমিও বহুত কষ্ট কৰি পেলাই বাঁহ কাঠ কাটি খা ঘৰ দুৱাৰ বনাই ফাৰ্ম হিচাপে ৰখা নে ভাল আমি যথেষ্ট খৰচ হয় সেই পইচাখিনিও তেওঁলোকে সেই তাৰ পৰাই আমি ইনকম কৰি খাওঁ কৰি পেলাই সেইখিনি কাম কৰোঁ আৰু ঘৰতো কিছুমান কামত আমাৰ খাটে বা নিজেও হেৰি কৰিব খৰচ কৰিবলগীয়া হয় আৰু কেতিয়াবা কিবা বিপদ সম্পদো আমাৰ তাৰে পৰাই আমি বেচি কিনি আমি চলিব পাৰোঁ আৰু আমি কোনো অভাৱত বা হেৰিয়াত পৰিব পৰা হোৱা নাই আৰু আগলৈও যাতে আমি তেনেকৈ ইনকম কৰিব পাৰোঁ বা পৰি খাব পাৰিম সেইটোৱে আমি বৰ গুৰুত্ব দিছোঁ আৰু আগলৈও গুৰুত্ব দি যাম বুলি ভাবিছোঁ আৰু আমাৰ সকলোখিনি পেলাই এইটো মোৰ বুলি নহয় ল'ৰা পূৰা আমি সকলো ঘৰৰ যিমানো আছে সিমানেই সব কিন্তু ভাগে ভাগে প্ৰতিপাল কৰোঁ বা হাঁহৰ দানা দিয়াই দানাও দিলোঁ বা গৰু দানা দিলে গৰু দানা দিলোঁ ছাগলী প্ৰতিপাল কৰাই ছাগলী কুকুৰা প্ৰতিপাল কৰাই গোটেই কুকুৰা সকলোখিনি একেলগে আমি সবেই কৰে সকলোৱে আমি মিলি জুলি কামখিনি কৰোঁ তাৰ বাবে আমাৰ বৰ হেৰি হোৱা নাই কষ্ট হোৱা নাই আমাৰ কৰি যাম কোনো আমি সকলোৱে ইনকম কৰি খাম বুলি ভাবিছোঁ এইখিনি নকৰিলে আৰু ধৰক আমাৰ অন্য উপায় একো নাই কি কৰিম আমিতো সেইখিনিয়ে আমাৰ যেনেকৈ চাকৰি বাকৰি নাই বা কিবা হেৰি নাই সেইখিনি ব্যৱসায় কৰি যদি নাখাওঁ আজিকালি পশুপালন কৰি বা গৰু পালন হাঁহ পাৰ পুহিও বহুতখিনি মানুহ ভাল হৈছে বা ইনকম হৈছে বা চৰকাৰেও তেওঁলোকেও বহুত যথেষ্ট সহায় দিছে বা গুৰুত্ব গুৰুত্ব দিছে সেই গতিকে আমাকো যাতে তেনেকৈ গুৰুত্ব দিয়াৰ পৰা দিব আমি সেইটোও আশা কৰিছোঁ বা কেতিয়াবা যোগাযোগো কৰোঁ পায় সেইখিনি কাৰণে আমি আগলৈও যাতে আমি বিপদ সম্পদে হ'লে বা চৰকাৰৰ পৰা সহায় সহযোগ পাম বা কিবা এটা কৰি ল'বলৈ আমাৰ সাহস হ'ব সেইখিনিকে বৰ হেৰি কৰি আছোঁ কষ্টৰে কাম কৰি আছোঁ বা কৰিম বুলি ভাবি আছোঁ হাঁহ কুকুৰা ছাগলী পাৰ ইত্যাদি বহুতখিনি মাছ আছে সকলোখিনি প্ৰতি আমি নিৰ্ভৰ কৰি কৰি চলি আছোঁ চলি থাকিব লাগিব আৰু বিপদত হ'লে তাৰে তুমি দুটা বিছ বিক্ৰী কৰি দিব লাগিব বিক্ৰী কৰি পেলাই আমি খাব লাগিব সেই গতিকে আমি সকলোৰে প্ৰতি আশ্বাস কৰি মৰম চেনেহ কৰি প্ৰতিপাল কৰি পুহি যথেষ্ট কষ্ট কৰি পেলাই আমি সেইবিলাকক প্ৰতিপাল কৰি আছোঁ